হয় মই বৰ্তমান কোনো কৰ্মৰত অৱস্থাত নাই অৰ্থাৎ মই কোনো চাকৰিত বা বৃত্তিত মই নিয়োজিত হৈ থকা নাই মই পঢ়া শুনা কৰিয়েই আছোঁ আৰু মই জানো যে এই চাকৰি সকলোৰে বাবে বহুত ইম্পৰটেণ্ট লগতে পঢ়া শুনাও কাৰণ পঢ়া শুনা নহলে আমি সকলোৱে জানো জীৱন অন্ধকাৰ পঢ়া শুনাই আমাক আমাক জ্ঞান দিয়ে আত্মনিৰ্ভৰশীল কৰে আত্মবিশ্বাসী কৰে নজনা কথা জনাত সহায় কৰে আৰু আজিৰ যুগত বৰ্তমানৰ যি বিজ্ঞানৰ যুগ তাৰ বাবে পঢ়া শুনা কিমান বহুত বেছি ইম্পৰটেণ্ট হয় বহুত বেছি লাগতিয়াল হয় আৰু আমি সকলোৱে যাতে ভাল শিক্ষা লাভ কৰোঁ উন্নত শিক্ষা লাভ কৰোঁ আগবাঢ়ি যাব পাৰোঁ নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ এগৰাকী সু নাগৰিক হিচাপে এগৰাকী সফল ব্য়ক্তি হিচাপে তাৰবাবে পঢ়া শুনা বহুত বেছি ইম্পৰটেণ্ট আৰু চাকৰিও তাৰ কাৰণে বহুত পঢ়া শুনা কৰিলেহে চাকৰি পায় আমি সকলোৱে জানোঁ সেইয়া